মোৰ শৈশৱৰ ভাল লগা স্মৃতিবোৰৰ ভিতৰত দেউতাৰ লগত সৰুতে পূজা ৰাস এইবোৰ চাবলৈ যোৱা তাৰপিছত আইতাৰ লগত সন্ধিয়াৰ সময়ত পাতিত বহি বাহিৰৰ জোনাকত সাধুকথা শুনা ককাই অ আ ক খ লিখিবলৈ শিকোৱা ফলিত তাৰপিছত স্কুলতে হওক বা বাহিৰতে হওক বন্ধু বান্ধৱীৰ লগত খেলা ধূলা কৰা তাৰপিছত স্কুলত কিবা অনুষ্ঠান হ'লে পুৰষ্কাৰ পালে ঘৰত মা দেউতাৰ পৰা যিখিনি আদৰ বা মৰম পোৱা যায় সেইবোৰো একো একোটা ভাল লগা স্মৃতিয়ে তাৰপিছত মামাহঁতৰ ঘৰলৈ গৰমৰ বন্ধত কেতিয়াবা ফুৰিবলৈ যোৱা গৰম সেইখিনি সময়ৰ কথা সদায় মানে স্মৰণীয় আৰু আমাৰ মামাহঁতৰ ঘৰৰ গাঁৱৰ পৰিৱেশটো একদম একদম মানে সেই উপন্যাস বা গল্পত লিখা একদম গাঁৱলীয়া পৰিৱেশটোৰ দৰেই আছিল আৰু মানুহবিলাকৰ মৰম একেবাৰে নিভাঁজ সজীৱ তেনেকুৱা ধৰণৰ আছিল সেইকেইদিন মামাহঁতৰ ঘৰলৈ গৈ বাৰীত বা বেলেগৰ পুখুৰিত গা ধুবলৈ যোৱা তাৰপিছত লগ বন্ধুৰ লগত খেল ধেমালি কৰা সেইবোৰ একদম বিশেষ স্মৃতি আছিল আৰু শৈশৱৰ